এক লাখ বাসত্তৰ হাজাৰ তিনিশ পষষ্ঠি ন হেজাৰ সাতশ বত্ৰিছ তিনি লাখ সত্তৰ হেজাৰ পাঁচশ বিয়াল্লিছ পাঁচ লাখ সত্তৰ হাজাৰ দুশ একাৱন্ন হেজাৰ ন শ বিয়াল্লিছ ন লাখ বাসত্তৰ হাজাৰ তিনিশ আশী হেজাৰ নশ বিছ